আপুনি যে ঘৰত যে কিছুমান খাদ্য বনায় যেনেকৈ ৰেচিপি ধৰণৰ আপুনি সেই খাদ্যবিলাক আপুনি কি কি বনায় আৰু কেনেদৰে বনাই সেইবিষয়ে অলপমান মোক কওঁক মই ঘৰত মাংস বনাওঁ ফাৰ্চ মাংস ধুই লওঁ মাংস ধুই তাৰপিছত কেৰাহী বহাওঁ কেৰাহী বহাই কেৰাহী গৰম হোৱাৰ পিছত তাত তেল দিওঁ তেল দি পিঁয়াজ দিম পিঁয়াজ দিওঁ পিঁয়াজটো অলপ ভাজি লৈ তাত মাংস ঢালি দিওঁ মাংস দি মাংসখিনিতে অলপমান ভাজি উঠি তাত আলু দিওঁ আলু দি মছলা মছলা দিওঁ

মছলা দিওঁ মছলা দি মাংসখিনি দি ভাজি ভাজি থাকোঁ থাকি ভাজি লৈ তাত হেৰি হ'বৰ টাইমত অলপ অলপ পানী দি তাক উতলাওঁ উতলাওঁ আৰু মই মাছ বনালেও মাছ বাছি ধুই ধুই কেৰা কেৰাহী বহাই তেল দিওঁ তেলত তেল গৰম হোৱাৰ পিছত মাছ মাছ ভাজোঁ মাছ ভজাত হালধি নিমখ দি তাত বিলাহী বিলাহী দি আঞ্জা বনাওঁ আৰু পনীৰ বনালেও পনীৰ গাখীৰৰ পৰা বনাওঁ তাত বনালে ব্যৱহাৰ কৰোঁ আমি হেৰি পনীৰটো হেৰিৰে মটৰ বুট সেনেকৈ দি পেলাইও বনাওঁ

আৰু ঘৰত বাকী দালি বনালেও আমি তেনেকৈ বনাওঁ কেৰাহীত কেৰাহী দিওঁ কেৰাহীত পানী দিওঁ তাৰপিছত দালি উতলাওঁ উতলাৰ পিছত উতলাৰ পিছত

হালধি নিমখ দি সিজাৰ পিছত তেল মাৰি তেলত পিঁয়াজ দি উতলোৱা হয় আৰু ভাজি বনালেও ভাজি ধৰ আলু আলু দি বহুতো বস্তু দি পেলাই বনাব পাৰি